হয় মই অসমৰ ওপৰত লিখা এখন আসাম ইয়ৰ বুক নামৰ কিতাপ এখন মই পঢ়িছোঁ এই কিতাপখনত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ পোৱা যায় আৰু এই কিতাপখনত ইতিহাসৰ ৰাজনীতি অৰ্থনীতি সাধাৰণজ্ঞান এই বিষয়ে এইবিলাকৰ বিষয়ে প্ৰশ্ন উত্তৰ পোৱা যায় আৰু এই কিতাপখন যথেষ্ট দৰকাৰী যিহেতু আজিকালি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড চাকৰিৰ কাৰণে এপ্লাই চলি আছে আৰু সেই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড চাকৰিৰ কাৰণে এপ্লাই কৰাসকলৰ বাবে এই কিতাপখন বহুতেই দৰকাৰী আৰু মোৰ ভাইটিয়ে এই কিতাপখন পঢ়িয়ে ফ'ৰ্থ গ্ৰেড চাকৰিত ভাল ফলাফল পাইছে আৰু অসমৰ বিষয় লিখা আৰু বহুতো কিতাপ আছে আছে অসম কুইজ নামৰ কিতাপ এখন আছে এই কিতাপখনতো বহুত ধুনীয়া ধুনীয়া প্ৰশ্ন উত্তৰ পোৱা যায় আৰু অসমৰ অসমৰ বহুতো কিতাপ আছে য'ত নেকি এই জনগোষ্ঠীৰ বিষয়ে লিখা জনগোষ্ঠীৰ বিষয়ে মানে জনা কিতাপ আছে এই কিতাপসমূহ পঢ়ি পেনাহেনি ৰাইজে বহুত উপকৃত হৈছে আৰু ময়ো বহুত নজনা কথা জানিব পৰা হৈছোঁ অসম অসম ইয়েৰ বুক এই কিতাপখনৰপৰা মই বহুত সফলতা আগ লাভ কৰিবলৈ সক্ষম হৈছোঁ